মাজুলী বনগাঁৱৰ পাঁচজনীয়া গোট আছে মই মই আছোঁ মোৰ নাম অনন্যা দাস মোৰ দাদা দুজন আছে এজনৰ নাম শংকৰজ্যোতি দাস মনোৰঞ্জন দাস আৰু বা দুগৰাকী আছে আমি সাত বছৰ পৰা দহ বছৰ বয়সৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালীক মানে আমি বিহু শিকাওঁ নৃত্য প্ৰদান কৰোঁ যিহেতু এতিয়া ব'হাগ মাহ নহয় ন' ব'হাগ মাহত আমি বিহু শিকাওঁ এতিয়া আমি মানে এ যোনটো মাছ মাহত মানে এতিয়া বৰ্তমান আমি এতিয়া নৃত্য প্ৰদান কৰি আছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বাহিৰৰ ল'ৰা ছোৱালী মানে বিনামূলীয়াকৈ আমি শিকাই আছোঁ বিনামূলীয়াকৈ যিহেতু ঢোল চোলবিলাক আমি ভাড়াত অনা হয় দহ টকা এটা লওঁ যেনেবাকে আশীত দিয়া দিবৰ কাৰণে সেয়েহে আমি হেৰি কৰোঁ আমি ব'হাগ মাহত বিহু বিহু শিকাওঁ গান শিকাওঁ নচাওঁ আমাৰ মোৰ দাদা দুজনে বিহু শিকায় সৰু ল'ৰা ছোৱালীক দহ বছৰ পৰা যিসকল মানে পা মানে সাত বছৰৰ পৰা দহ বছৰৰ যিসকল সেইসকলক আমি বিহু শিকাওঁ নচাওঁ তেনেকৈ যেনিবা ব'হাগ মাহত আমি বিহু শিকাওঁ বিহু নাচিব শিকাওঁ এতিয়া আমি সত্ৰীয়া নৃত্য শিকাই আছোঁ বিনামূলীয়াকৈ বিনামূলীয়াকৈ যিহেতু আমি মানে চাকৰি ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত আছোঁ সেয়েহে আমি এতিয়া মানে ইমানটো হেৰি কৰা নাই আমি যেনেকৈ বিহু নৃত্য সব এইবিলাক শিকাই থাকোঁ ঘৰৰ মানে ঘৰৰ পৰিৱেশৰ পৰা বা বাহিৰৰ ল'ৰা ছোৱালী যিমান আহে বিনামূলীয়াকৈ সেইসকলক আমি বিহু শিকাওঁ নৃত্য শিকাওঁ তেনেকৈ যিহেতু ব'হাগ বিহু ব'হাগৰ পৰা আমি মানে ব'হাগত শিকাওঁ গৰম বন্ধ হওক গৰম বন্ধত আমি বিহুটো শিকাওঁ ব'হাগমান মানে এপ্ৰিলত আমি ব'হাগ বিহু শিকাওঁ বিহু চিহু এনেকৈ হেৰি কৰোঁ মানে মানে বিনামূলীয়াকৈ চলি আছে আৰু যেনিবা আমি আমিতো এতিয়া চাকৰিৰ ক্ষেত্ৰতেই হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত থাকে আমাৰ কাম থাকে ন' সেয়েহে আমি এতিয়া মানে মানে খুব বেয়া নহয় আৰু মানে যোনবিলাক মানে পঞ্চাছ পঞ্চাছজনৰ পৰা এতিয়া মানে ষাঠি সত্তৰ ষাঠি সত্তৰ তাৰ মানে ল'ৰা ছোৱালীক আমি এনেকৈ বিহু বিহু নচাওঁ

বিহু নাচিব শিকাইছোঁ ল'ৰাবিলাকক ঢোল শিকা ঢোল বা মানে ঢোল বজাব শিকাই আছে দাদাকেইজনে সেয়েহে মানে পাৰিছে সিহঁতেও খুব পাৰিছে যেনে নচা মেলা কৰিব পাৰিছে মানে ভালেই ভাল মানে বিনামূলীয়া যেতিয়াতো ভালেই হ'ব ন' সেয়েহে